অঁ এনেই আছোঁ তুমি কি কৰিছা অঁ ঘৰতেনে অঁ কৰিলোঁ তুমি কৰিলা অঁ খবৰ খাতি ভাল মোৰো ভালে আৰু কি কৰি আছা পিছে এতিয়া ময়ো এনেই

চাকৰি তাকৰি থাৰ্ড গেডৰ এক্জাম এটা দিছিলোঁ দেই

মোৰো সিমান ভাল নহ'ল

মই লাহোৱালত তুমি

দুই তাৰিখে

ফেব্ৰুৱাৰী দুই তাৰিখে তুমি

অঁ আকৌ এতিয়া কৰিম বুলি ভাবিছা নে কি এপ্লাই

অঁ মইও তাকে ভাবিছোঁ অঁ পঢ়িছানে পিছে

মইও তাকে ভাবিছোঁ কৰিম বুলি এই নকৰিলো সেইটো

থাৰ্ড গেড ফৰ্ড গেডৰ এবাৰ দিছিলোঁ দেই থাৰ্ড গেডৰ নহ'ল আকৌ এবাৰ দিছোঁ বাৰু কেনেকুৱা হয়

দৌৰ চৌৰ মাৰিব গৈছা নে কি ইমান ঠাণ্ডা পৰিছে আকৌ উঠিবই নোৱাৰি ৰাতিপুৱা

ভালেই হ'ব চাগে তোমাৰ পঢ়িছা আৰু তুমি

মই নকৰিলো এইটো কৰিব লাগিব তাৰ ঘৰৰ খবৰ খাতি ভাল

পাবা পাবা

আমাৰ ইয়াত দিছে দেই বৌ দুজনীমানে দিছে তাৰপাছত আকৌ বা দুজনীমানে দিছে তোমালোকৰ তাত দিছে

অঁ কিতাপ চিতাপ কিনিলা নেকি

কিনিছিলোঁ এখন দুখন

কৰিব লাগিব

ভাবিছোঁ তাকে কৰিম বুলি এইবাৰ আহিলে

কৰিব লাগিব আছে ওচৰতে তোমালোকৰ আছেনে

যোৱা দৌৰ চৌৰ মাৰিব

আহিব চাগে এতিয়া লাহেকৈ

মই ভালে পাইছোঁ বাৰু কৰি থৈ আহিছোঁ কেনেকুৱা হয় ৰিজাল্টেহে হ'ব আকৌ

অঁ পাইছে ওচৰতে দুজনী মানে আগতে দিয়া

অঁ দুটা হ'ব আকৌ

অঁ গম নাপাওঁ হয় চাগে

আসাম পুলিচৰ গম যে পোৱা নাই এতিয়ালৈকে ওলাব চাগে এতিয়া লাহেকৈ আৰু অঁ ৰিজাল্ট চিজাল্ট দিয়া পিছত আৰু

কৰিব লাগে নোৱাৰিলেও

অঁ কৰিছিলেতো তোমালোকৰ গাঁৱত কৰিছিলেনে ক'ত পৰিছিলো কৈছিলা যে তুমি

কেনেকুৱা হ'ল লগৰবোৰৰ

ৰিজাল্ট দিলে গম পাব আৰু এতিয়া কেনেকুৱা হৈছে

ডিব্ৰুগড়ত অঁ তোমালোকৰ পিছত ভন্টীহঁতে দিছিলেনি কিবা ইন্টাৰভিউ চিন্টাৰভিউ অঁ

হ'ব নহ'লে অঁ অঁ হ'ব দিয়া